হেল্ল'

অ' ডক্টৰ বাইদ' হয়নে বাৰু অ' মোৰ বহুত অসুবিধা হৈছে মই কালিৰ পৰা মই জ্বৰত আৰু গা বিষত ভুগি আছোঁ কিবা দিব নেকি বাৰু যাবলৈও এতিয়া যান বাহন নাই অসুবিধা অ' তথাপিতো সদ্যহতে ৰাতিটো যোৱাকৈ কিবা দিয়ক উপায় এটা আছে আছে অ' অ' হয় বাইদ' যদি আপুনি সেইকেইটা মই খালে যদি ভাল নাপাওঁ কালিলৈ ৰাতিপুৱা আপোনাৰ ওচৰলৈ যাম আপোনাক কেইটা বজাত লগ পাম অ' আৰু কোনটো ৰুমত থাকে অ' হয় হয় আপুনি পাৰিলে সহায় কৰিব কালিলৈ হয় হয় হয় আপুনি চাই দিব আৰু ভালকৈ অ' অ' ঠেংক